প্ৰডাক্ট বা প্লেটফৰ্ম বুলি ক'লে প্ৰথমতে আহে মোবাইল ফোন মোবাইল ফোনৰ আজিকালি ইমানেই মোবাইল অহাৰ পৰা ইমানেই আমাৰ সুবিধা হ'ল যে আমি ঘৰতে বহি বহিয়ে সকলো ধৰণৰ কাম কৰিব পাৰোঁ আজিকালি ইমান নেটৱৰ্কিং কোম্পানী আহিলে নেটৱৰ্কিং মই যিটো এতিয়া কৰি আছোঁ সেইটো নেটৱৰ্কিং কোম্পানী আমি মোবাইলৰ দ্বাৰাই সকলো ধৰণৰ সকলো জেগাতে আমি অৰ্ডাৰ কৰি হোম ডেলিভাৰী কৰিব পাৰোঁ খোৱা বস্তু প্ৰতিটো বস্তুৱে আমি হোম ডেলিভাৰী কৰি ঘৰতে পাব পাৰোঁ অনলাইন শ্বপিং কৰি আগতে যেনেকৈ দোকানলৈ গৈ প্ৰতিখন দোকানত এইটো সেইটো বস্তু চাই আমি দোকানত কিনিবলৈ যাবলগীয়া হোৱা নাই এতিয়া আমি সকলো মোবাইলত অনলাইন চায়েইে আমি বস্তু অৰ্ডাৰ কৰি ঘৰতে পাব পাৰোঁ আৰু লগৰ লগত নিজৰ ঘৰুৱা মানুহৰ লগত আমি যাব নোৱাৰিলেও মোবাইলৰ দ্বাৰাই ফোন কৰিয়েই কথা পাতিব পাৰোঁ ফোনত চাই ভিডিঅ' কল কৰি আমি কথা পাতিব পাৰোঁ হোৱাটছআপত হোৱাটছআপত কথা পাতিব পাৰোঁ নেটফ্লিক্সত গৈ আমি সকলো ধৰণৰ চিনেমা চাব পাৰোঁ হট ষ্টাৰত আমি বিভিন্ন ধৰণৰ টিভি নোচোৱাকৈ আমি চিৰিয়েল মহাভাৰত ৰামায়ণ বিগবছ এইবিলাক আমি মোবাইলতে চাব পাৰোঁ হটষ্টাৰত সকলো মোবাইলৰ সুবিধা মোবাইল অহাৰ পৰা ফেচবুকৰ সকলো মানে ফেচবুকৰ দ্বাৰাও সকলো আগৰ স্কুলৰ কলেজৰ ফ্ৰেণ্ডবিলাককো আকৌ ঘূৰাই পাব পাৰিছোঁ সেই কাৰণে মোবাইল অহাৰ পৰা আমাৰ বহুতো বহুত সুবিধা হৈছে তাৰ উপৰিও বাহিৰলৈ বাহিৰতো কিবা আমি যিকোনো কামেই আজিকালি মোবাইলৰ দ্বাৰাই হয় যেনে গুগল পে' ফোনপে' আমি হাতত এটকা পইচা নাথাকিলেও আমি গুগল পে' ফোন পে' সকলো সেইবিলাক মোবাইলৰ দ্বাৰাই কৰিব পাৰোঁ তাৰোপৰি এতিয়া ফ্ৰিজ ৰেফ্ৰিজেৰেটৰ ৰেফ্ৰিজেৰেটৰ আগতে আমাৰ সকলো শাক পাচলি বেয়া হৈ যায় এতিয়া ৰেফ্ৰিজেৰেটৰ অহাৰ পৰা আমি বহু দিনলৈকে আমি ফ্ৰিজত থৈ আমি খাব পাৰোঁ একো বেয়া হৈ নাযায় যিকোনো বস্তু শাক পাচলি মাছ মাংস গাখীৰ ফল মূল আমি সকলো ফ্ৰিজত থৈ বহু দিনলৈকে এসপ্তাহ দহ দিনলৈকে আমি খাই থাকিব পাৰোঁ সেইটো কাৰণে ৰেফ্ৰিজেৰেটৰটো বহুত আমাৰ কাৰণে সুবিধা হৈছে ইয়াৰ উপৰিও ৱাশ্বিং মেচিন আমি হাতৰ পৰা কাপোৰ ধুই ধুই ৰ'দত শুকুৱাবলগীয়া হয় আজিকালি এনেকুৱা দিন বৰষুণৰ ডাৱৰীয়া বতৰত আমি ৱাশ্বিং মেচিনত কাপোৰ ভৰাই শুকুৱাই শুকুৱাব পাৰোঁ আৰু লগে লগে শুকায়ো যায়